হেল্ল' অঁ আপোনাৰ নামটো কি অঁ আপোনাৰ ৰেষ্টুৰেণ্টত কি কি খানা অসমীয়া থলুৱা খানা বনো বনাব পাৰে

অঁ অঁ আজি তেনে মাছৰ টেঙা আজি গধূলি বনাই দিব পাৰিবনে পেকিঙৰ ছিষ্টেম আছেনি ঠিক আছে মই তেনে মোক পেকিঙো দিব গধূলিকৈ মই ঘ লগত লৈ যাব পাৰিম ঘৰলৈ মই গুৱাহাটীৰ পৰা কৈছোঁ অঁ হ'ব বাৰু